সাং সং সাংবাদিকা হৈছে আমাৰ সং গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ আৰু সাংবাদিকতাৰ যোগেদি সমাজ ব্যৱস্থাখনৰ সাধাৰণতে কিছুমান তাৎপৰ্য্য়মূলক স অনুসন্ধান কৰি সেই সন্ধানসমূহৰ যোগেদি মানুহক সচেতনতা সজাগতা এইখিনি কৰাৰ লগতে বিশেষকৈ সমাজখন পৰিৱৰ্তনৰ ক্ষেত্ৰত বিশেষ তাৎপৰ্য্য বহন কৰে সেইকাৰণে বৰ্তমান সংবাদ মাধ্যমবিলাকৰ যোগেদি সাধাৰণতে আমাৰ সমাজ ব্যৱস্থা সুৰক্ষিত কৰাৰ লগতে বহু বহুখিনি বহু কথাখিনি লুপ্তপ্ৰায় কথা কিছুমান কি হয় সেইখিনিৰ যোগেদি আমাক জাগিব জাগাত জাগ্ৰত কৰিবলৈ সক্ষম হোৱা দেখিবলৈ পোৱা যায় আৰু সংবাদ মাধ্যমবিলাকৰ যোগেদিয়ে নতুন নতুন কথা গোটেই দেশ বিদেশৰ সংবাদ মাধ্যমবিলাকৰ যোগেদি সাধাৰণতে দেখা যায় যে আমাৰ যিবিলাক বিষয়বস্তু কেতিয়াবা পিছ পৰি ৰয় সেই পিছ পৰি থকা ৰৈ পোৱা যাতে আমাৰ পিছপৰা শ্ৰেণী পিছপৰা জনজাতি আদি সেইসমূহ যাতে আমি আগবঢ়াই লৈ আহিব পাৰোঁ তাৰ কাৰণে আমি সেই বহুখিনিৰ কথা চিন্তা কৰিবলগীয়া হয় আৰু সেইকাৰণেই ইয়াৰ তাৎপৰ্য্য় বহুত গুৰুত্বপূৰ্ণ বুলি মই ধাৰণা কৰোঁ আৰু যি ধাৰণাই সাধাৰণতে আমাৰ সমাজ ব্যৱস্থাটো বেছি সুৰক্ষিত কৰাৰ ক্ষেত্ৰত আগবাঢ়ি আগবঢ়াই নিয়াত অকণমান আমি বেছি মানে অনুসন্ধান কৰি তাৰপৰা যাতে সংবাদসমূহ সংবাদ সাংবাদিকতাৰ তাৎপৰ্য্য়টো আমি বহন কৰাত সুবিধাজনক হ'ব বুলি আমি আশা কৰিব পাৰোঁ এইকাৰণে সংবাদ মাধ্যমবিলাকৰ যোগেদি কেতিয়াবা আমাৰ বহুখিনি ক্ষেত্ৰত সাংবাদিকে কেতিয়াবা আকৌ আমাৰ কিছুমান অসুবিধাটো নেপেলোৱা নহয় যিহেতু কেতিয়াবা এটা সঁচা সংবাদ আনিবলৈ যাওঁতে সেই সঁচা সংবাদৰ সংবাদখিনি সংবাদখিনি যাতে তাক আকৌ নাইকিয়া কৰি সেই সংবাদখিনি যাতে বিপথে কিবা এটা দিয়াও দেখিবলৈ পোৱা যায় কিন্তু সাধাৰণতে দেখিবলৈ পোৱা যায় যাতে খুব তন্ন তন্নকৈ পৰীক্ষা কৰাৰ পিছতহে সংবাদিকসকলে সংবাদ প্ৰচাৰ কৰাৰ লগতে যাতে সমাজখন পৰিচালিত হোৱাত সহায় কৰে সেইটোহে আচল লক্ষ্য হ'ব লাগে সাধাৰণতে দেখা যায় পুৰুষে য'ত আমি দেখোঁ সাধাৰণতে সাংবাদিকতাই কৰিবলৈ যাওঁতে কিছুমান অনুসন্ধান কৰিবলৈ যাওঁতে সেই অনুসন্ধানবিলাক সাধাৰণতে ভুল তথ্যও দেখিবলৈ পোৱা যায় কিন্তু ভুল তথ্যই আকৌ বিচলিতো কৰে সাধাৰণতে দেখা যায় ভুল তথ্যৰ যোগেদি আমি কেতিয়াবা আকৌ এটা এটা বিশেষ অসুবিধাত পেলোৱাও দেখিবলৈ পোৱা যায় কিন্তু তাতে সেইটো হ'ব নালাগে সেইকাৰণেই অন ভালকৈ এটা অনুসন্ধান কৰাটোহে বেছি প্ৰয়োজন বুলি মই ধাৰণা কৰোঁ এইকাৰণেই যে আমাৰ সংবাদে যিহেতু আমাৰ গোটেই সমাজখন পৰিচালিত কৰা দেখিবলৈ পোৱা যায় আজি এখন সমাজেই নহয় গোটেই বিশ্ব আজি বৰ্তমান আমাৰ গ্ল'বেল যিটো পৰ্য্য়ায় আহিছে আচলতে আমাৰ গ্ল'বেলাইজেশ্বনৰ ফলস্বৰূপে যেনেকৈ সেই গোটেই বিশ্ব আজি হাতৰ মুঠিত আহি পৰিছে আৰু সেইটো সেই সেইটো আনিবলৈ যাওঁতেই সাধাৰণতে আমাৰ সংবাদ মাধ্যমবিলাক বা সংবাদাতাসকল সাংবাদিকতাৰ যিখিনি প্ৰয়োজনীয়তা সেই প্ৰয়োজনীয়তা অতিকৈ প্ৰয়োজন এইকাৰণেই আমি ঘৰতে বহি সাধাৰণতে আজিকালি বহুখিনি আমাৰ প্ৰিণ্ট মিডিয়া হওক ইলেক্ট্ৰনিক্স মিডিয়া হওক বা আমাৰ বহুখিনি আৰু আমাৰ আলোচনী বা আমাৰ দৈনিক কাকতবিলাক বা আমাৰ টেলিভিশ্যনবিলাক সেইবিলাকৰ যোগেদি আমি গোটেই বিশ্বৰ বিশ্বৰ কথাখিনি আমি গম পাই থাকোঁ আৰু যাতে সেই কথাখিনি গম পাই থাকিবৰ কাৰণেই আমি সাধাৰণতে দেখা যায় যে আমি অনুসন্ধানটো ভালকৈ খুব গভীৰভাৱে কৰা অতি প্ৰয়োজন সংবাদাতাসকলে সেইকাৰণেই আমি আমাৰ সংবাদ মাধ্যমটোক যাতে আমি বহুখিনি তাৎপৰ্য্য় বহন কৰা দেখিবলৈ পোৱা যায় আৰু সেই যাতে সাধাৰণতে সদায় সুপৰিচালিত ভিত্তিত যাতে কৰে সেইটো কাৰণেহে আমি সেইটো অনুভৱ কৰিব পাৰোঁ এইকাৰণেই যে আমাৰ কেতিয়াবা তাৰ বিপথে যোৱা যিবিলাক আমাৰ বাতৰি সংবাদ পৰিৱেশন কৰে সেই পৰিৱেশন কৰাৰ ক্ষেত্ৰত কেতিয়াবা আমাৰ একো একোটা পৰিয়াল নিশি নিষিদ্ধ হৈ যোৱা কথাটো নোহোৱা নহয় আৰু তাকে কৰিবলৈ যাওঁতে যাতে তেনেকুৱা এটা নহয় যাতে আমাৰ খুব সুক্ষ্মভাৱে বা খুব পৰিচিতভাৱে সুক্ষ্মভাৱে সেইখিনি উলিয়াই নি যাতে আমি আমাৰ কামখিনি বা আমাৰ সমাজখন পৰিচালিত কৰাত আমি সহায় কৰে এইকাৰণেই যে আমাৰ বহুখিনি পৰিয়াল এনেকুৱা কেতিয়াবা থাকে যাতে আমাৰ কিছুমান ডাঙৰ ডাঙৰ ঘটনাবিলাকো নাইকিয়া কৰিব বিচাৰে কিছুমান সৰু ঘটাই ঘটনাই ডাঙৰ কৰি দিবলৈ বিচাৰে যাৰ কাৰণে কিছুমান বেলেগ এটা সমাজ ব্যৱস্থাটো বেলেগ এটা পৰিষ্ পৰিৱৰ্তন হোৱা দেখিবলৈ পোৱা যায় সেইকাৰণে সাংবাদিকতাৰ তাৎপৰ্য্য়ৰ ক্ষেত্ৰত দেখিবলৈ পোৱা যায় যাতে আমি সূক্ষ্মভাৱে বিবেচনা কৰি কোনটো শুদ্ধ কোনটো অশুদ্ধ সেইটো বিবেচনা কৰাৰ ফলশ্ৰুতিত যিখিনি শুদ্ধতা উলিয়াই আনি সেই শুদ্ধতাটো যাতে আমি দিব পাৰোঁ শুদ্ধতাখিনি যাতে আমাৰ সংবাদ মাধ্যমৰ যোগেদি প্ৰচাৰ কৰিব পাৰে আৰু যিখিনি যোগেদি যে সমাজ পৰিৱৰ্তনৰ লগতে সজাগ উন্নতি হোৱাত সহায় কৰে আৰু এই উন্নতি হোৱাৰ সহায় কৰিলেহে সাধাৰণতে প্ৰকৃত সাংবাদিকতাৰ যে যিটো মূল তাৎপৰ্য্য় সেই তাৎপৰ্য্য়টো আমি বহন কৰিব পাৰোঁ আৰু সেইকাৰণে মই ভাবোঁ অনুসন্ধান কৰোঁতে সাধাৰণতে খুব সুক্ষ্মভাৱে কৰি যাতে উচিত যিটো যিটো আমাৰ প্ৰচাৰ সেই প্ৰচাৰটো কৰিলেহে প্ৰকৃততে শুদ্ধ হ'ব বুলি আমাৰ বিবেচনা কৰা হয় হ'ল